মই ফটোবোৰ এডিট এডব ফটোশ্বপ পিক্সলাৰ কেনভা এডব লাইট্ৰম এই এপছসমূহৰ দ্বাৰা এডিট কৰোঁ আৰু ফটোবোৰ এডিট কৰাৰ প্ৰয়োজনীয়তা আছে বুলি ভাবোঁ কাৰণ সকলো ফটো এডিট নকৰিলে সম্পূৰ্ণ হৈ নৰয় কিছুমান ফটো ক'ৰবাত অকণমান খুটি নাটি ৰৈ যায় সেইবোৰ এডিট কৰাৰ ফলত সম্পূৰ্ণ হৈ উঠে বুলি মই ভাবোঁ সেইবাবে মই ফটোবোৰ এডিট কৰোঁ আৰু এডিট কৰিলে ধুনীয়াও হয় যথেষ্ট আকৰ্ষণীয় হয় আনে দেখি খুব ভাল লাগিছে বুলি কয় আনৰ মন জয় কৰিবলৈকে ফটো এডিট কৰাৰ প্ৰয়োজনীয়তা আছে বুলি মই ভাবোঁ